হেল্ল' অঁ হয় কৰোঁ তুমি ক'ৰ পৰা ক'লা অঁ অঁ অঁ মইতো খেতি কৰোঁৱে অঁ মাশ্ৰুমৰ খেতি মানে বহুত মানে জটিল মানে এই আন্ধাৰত কৰিব লাগে আৰু বীজটো মানে খেৰত থৈ দিব লাগিব বীজটো মানে আমাক আগত লাগব সেইটো ডাঙৰ কথা আৰু প্ৰচেছটো প্ৰচেছটো জটিল তুমি হাঁ সেইটো তুমি যিকোনো টাইমত কৰিব পাৰিবা অঁ তুমি ফোনত বুজি নেপাবা তুমি মোক কণ্টেক্ট কৰিবা মানে ঘৰত আহিবা মোৰ মই তোমাক দেখাই দিম অঁ দিয়া দিয়া